মাথাটো গ আজিকালি ল'ৰা ছোৱালী একো বস্তুৱে নিশিকে চিলাই তিলাই একো নকৰে আগতে আমি ঊণ কৰিছিলোঁ চিলাই কৰিছিলোঁ সকলো কামেই কৰিছিলোঁ আজিকালি ল'ৰা ছোৱালী চিলাই কৰিব লাগে ঊণ কৰিব লাগে

ঘৰখন ভালদৰে চলিব আমি আগতে চব কৰিছিলোঁ চিলাই ৰুমাল ঊণ গাঠিছিলোঁ চুৱেটাৰ গাঁঠিছিলোঁ আজিকালি সিহঁতে একো নকৰে সেইবোৰ সেইবোৰ পা মানুহে উপাৰ্জন কৰিব পাৰে উপাৰ্জন কৰিলে মানে ঘৰখন ভালদৰে চলিব পাৰিব

আ আগতে